হেল্ল' অ' কওকচোন অঁ হয় হয়

এক

অঁ চকলেটৰো বনাওঁ আপুনি কি কি ফ্লেভাৰ দিয়ে সেইটো আপোনালোকৰ কথা আৰু অঁ আৰু থ্ৰী পাউণ্ডৰ ন' অঁ

অঁ

চকলেটৰ ওপৰ কালাৰটো হেৰি থাকিব ব্ৰাউনে থাকিব চকলেট কালাৰে থাকিব নে বেলেগ ক্ৰীম দি অঁ সেইটোৱে কৰিব লাগিব আপোনালোকৰ ওপৰত কথা যদি আপোনালোকে কয় এগ লেচ্ছ বনাই লাগে তেতিয়া মই তেনেকেও বনাই দিম আৰু দিব লাগে যদিও মই দি দিম অঁ তাৰপিছত কোন তাৰিখে লাগিব বাৰু কিমান সময়ত দুই তিনি তাৰিখে অঁ জানুৱাৰীত মানে দুই তাৰিখৰ দুই তাৰিখৰ অঁ তেনেহ'লে মই দুই তাৰিখে বনাই থম ৰাতিপুৱা তিনি তাৰিখে নিবহি ন এই হেৰি বৈৰাগীমঠ পৰে আৰু বৈৰাগীমঠৰ অঁ অঁ এই মেইন হেৰিডখৰতে তিনিআলিটোৰ ওচৰতে পাব

থম থম

এই দেখিবই আপোনালোকে অঁ কনভয়তৰ ফালে সোমাই আহিবা তাৰপিছত আৰু যদি নাপাই ফোন এটা কৰি দিব এনেই দেখিব বাৰু ফোন এটা এনেই কৰি চাব পাই যাব সেয়াই আৰু কিন্তু কয় কয় মানুহে অঁ অঁ অঁ অঁ

অঁ বেকাৰী আৰু কিবা কিবি এইবিলাক বিস্কুট পেটিচ এইবিলাক পাব